এক চাৰি দুহেজাৰ দুই দুই পাঁচ দুহেজাৰ তিনি তিনি ছয় দুহেজাৰ চাৰি চাৰি সাত দুহেজাৰ পাঁচ পাঁচ আঠ দুহেজাৰ ছয়